মই কুকিং ক্লাছটো ক'তো লোৱা নাই মানে মই ঘৰৰ পৰা শিকিছোঁ ঘৰত আমাৰ মাৰ মায়ে বনাই ভাত এনেকে বনায় কুকিংটো তৰকাৰীকণ কেনেকে বনায় মায়ে সেই মানে কি চাই চাই শিকিছোঁ আৰু শিকি পেলাই মানে সেইটোৱে বনাওঁ আৰু হেৰি বনাই পেলাই নিজেই বনাই মানে কি ভাল লাগে সেই বস্তুটো মাহঁতক অনুসৰণ কৰি পেলাই শিকি পেলাই বনাইছোঁ মাকহঁতে কৈ দিছিল কিন্তু এইটো বস্তুয়ে অমুক দিলে তেলকণ অমুক বস্তু ল' অমুকটো মিলাই দিলে এনেকুৱা ধুনীয়া সুন্দৰ লাগিব বনালে সুন্দৰ লাগিব খাই সেই বস্তুটো মাহঁতৰ পৰা শিকিছিলোঁ মায়ে মানে কৈ যোৱা পিছত মানে শিকিছিলোঁ মায়ে কৈ গৈ থাকে আমি বনাওঁ ঘৰত তেনেকে বেয়াকৈয়ে শিকিলোঁ ঘৰত বনাবলে আৰু তেনেকুৱা বনাই পেলাই যেতিয়া আমি ঘৰত খোৱাও তেতিয়াই কয় মাহঁতে আৰু মায়ে দেউতাহঁতে কয় ৱাহ সুন্দৰ বনাইছ ভাল লাগিছে তাৰমানে সেই তেনেকেই শিকা আমি ক্লাছটো আমি লোৱা নাছিলোঁ আৰু শিকিবলৈ আৰু শিকিবলৈ ইচ্ছা আছে ধৰক শিকিবলৈনো কিয় ইচ্ছা নাথাকিব কিবা এটা শিকিবলৈ হ'লে আগ্ৰহটো লাগিব আগ্ৰহটো আছে কৰিবলৈ বিচাৰোঁ শিকিবলৈ আৰু যে সুন্দৰ কি নে কি বনাব পাৰোঁ অলপ ডাঙৰকে বনাব পাৰোঁ ভাল লাগে ঘৰত যে আমি ঘৰত বনোৱা ঘৰত আমি চাৰি পাঁচজন ছজনৰ কাৰণে আৰু বিশেষ বেলেগ মানুহক মানে খোৱাবলে মানে ডাঙৰকৈ বনাব লাগিলে সৌ শিকিব লাগিব শিকা এটা ইচ্ছা আছে সেইটো কাৰণে মানে কি কেনেকে মানে বস্তুবিলাক দিয়ে ডাঙৰ যেতিয়া আমি কম মানুহৰ কাৰণে বনাওঁ আৰু বিশেষ সৰহ মানুহৰ কাৰণে বনাবলে হ'লে বহুত বস্তু লাগিব কিটো জোখত দিবলে সেইটো মানে জানা নাই আমি বনাওঁ ঘৰত পাঁচ ছজনমানৰ কাৰণেহে বেলেগ মানে ডাঙৰ এখন মানে বনাব দিলে আমি যে নোৱাৰিম সেই বস্তুটো জোখটো শিকিবলৈ ইচ্ছা এটা থাকে তে